হেল্ল' হেল্ল' অঁ দাদা এই আপুনি হেৰি কি বোলে ফল ফল মূল নেবেচে জানো অঁ এই মোক মানে অলপমান লাগিছিলে হেৰি দামবোৰ কেনেকৈ এইবোৰ এই আমৰ আমৰ দাম কেনেকৈ আৰু হেৰি কি বুলি কয় ডালিম ডালিম ডালিম অঁ আৰু কল আছিলে নেকি বাৰু অঁ মোক মালভোগ কল লাগিছিলে ওৱা বহুত দাম হ'ল অঁ মোক মানে লাগিছিলে এই মই মানে কালিলৈ হেৰি নাম এখন পাতিছোঁ ঘৰতে অঁ মই বাৰু এ ল'ৰা এটাক পঠিয়াই দিম আপুনি দি দিব মই ল'ৰা ল'ৰাটো ল'ৰাটোক পঠিয়াই দিম এই নাম্বাৰটোতে ফোন কল কৰিব ফোন কল কৰিব তাৰ পাছত আপুনি এই গোটেই বস্তুখিনি পেকিং কৰি পেলাই দি পঠিয়াব অঁ হ'ব বাৰু